অঁ ক'ৰপা কৈছে অঁ কিবা আছিলে নেকি অঁ ভাল কৰিবলে মানে অঁ স্কুলখনৰ ওচৰত অঁ অঁ স্কুলখনৰ ওচৰত মানে হেৰি ন এক নং লাহনগাঁও তাত ট্ৰেন্সফৰ্মাৰটো ফুটি গ'লনে কি অঁ অঁ কেতিয়া এই তাৰমানে চব সময়তে ডিউটিত বেলেগ বেলেগ মানুহ থাকে যে তেওঁলোকে সেই ৰিচিভ নকৰিলে চাগে মই সেই মানুহ আহিব যে মই তেতিয়া কৈ দিম বাৰু যাবলৈ আজিৰ ভিতৰতে ভাল কৰি দিবলৈ বুলি অঁ অঁ অঁ আন্ধাৰ হৈছে বাৰু কথাটো বুজিছোঁ কৈ দিম বাৰু আজি যাবলে বুলি আজি জানো পাই সঠিক টাইমটোে এতিয়া চবতে এতিয়া ঠিক কৰি থাকিব লাগে নাই কাৰেন্টবোৰ অঁ অঁ সেইটো সেই পিছবেলা সময়মান হ'বগৈ আজি মুঠতে হ'ব আজিয়ে অঁ অঁ কাৰেণ্টো সেয়ে আকৌ মানুহবোৰ এতিয়া ডিউটিত কেতিয়াবা গধূলি মই এতিয়া নাথাকে বেছিকে ডিউটি আৰু চব মানুহ ঘূৰিয়ে ফুৰে এনেই কোনো নেথাকে নিজৰ কামে কামে ঘূৰি ফুৰে এতিয়া তাকেহে মই সেই এতিয়া মোৰ ডিউটি সলনি হ'বলে হ'ব এতিয়া মই কৈ থৈ যাম বাৰু পিছবেলালৈকে ঠিক কৰি দিব হেৰি কাৰেণ্টটো অঁ অঁ হ'ব দিয়ক পঠিয়াই দিম বাৰু দেই অঁ অঁ